নমস্কাৰ মই সুনীল গগৈ হয় মোৰ নিজাববীয়াকে এখন বাইক আছে আজি বাইকৰ বিষয়ত মই কিছু গুৰুত্বপূৰ্ণ তথ্য আপোনালোকৰ আগত আগবঢ়াবলৈ বিচাৰিছোঁ যে আমি যিকোনো এখন বাইক আমি চলাওঁতে সাৱ তাত ল'বলগীয়া সাৱধানতাৰ বহুত কিছুমান কথা থাকে আমি এখন বাইক চলাওঁতে তাত আপোনাৰ আমাৰ প্ৰয়োজন থাকে আপোনাৰ ধৰি লওক হেলমেট আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড বাইকখনৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড প্লাছ ইঞ্চুৰেঞ্চ পলিউশ্যন এই গোটেইখিনি মানে সং বস্তুটো আপোনাৰ আমাৰ মাজত থাকিব লাগে কিয়নো আজি আগন্তুক প্ৰায় আপোনাৰ কি কয় কেইমাহমানৰ আগত মই আৰু মোৰ বন্ধুবৰ্গৰ সৈতে আমি এফালে ভ্ৰমণ কৰিবলৈ যাওঁতে তাত পুলিচ প্ৰশাসনৰ এটা তালাচী চেকিঙত আমাক কিছু পৰিমাণে আমাৰ ফাইন কটা হ'ল কিয়নো তাত মোৰ নাছিলে আপোনাৰ কি কয় মই ভুলবশত আপোনাৰ কি কয় মোৰ হেলমেটটো থাকি গ'লগৈ প্লাছ আপোনাৰ মোৰ আৰ চি কাৰ্ড থাকি গ'লগৈ প্লাছ আপোনাৰ কি কয় মোৰ পলিউশ্যন কাৰ্ডটো থাকি গ'লগৈ থাকি গ'ল মানে আপোনাৰ এইটো থাকি যোৱা নাছিলে আচলতে ভুলটো মোৰ গাতে আছিলে পলিউশ্যনটো মই কৰা নাছিলোঁ সেয়ে আপোনালোকক মই আপোনালোকক জনাবলৈ পাওঁ যে বা আপোনালোকৰ জ্ঞ্য়াতাৰ্থে আপোনালোকক কওঁ যে আপোনালোকে বাইক চলাওঁতে সকলো সময়তে হেলমেট চাৰ্ট জোতা আৰু তেওঁ বাইকৰ আপোনাৰ যিখিনি নথি পত্ৰ আপোনাৰ ইনক্লুডিং আপোনাৰ কি কয় আৰ চি পলিউশ্যন তাৰপৰা ইঞ্চুৰেঞ্চ এনেকৈ কৰি গোটেইখিনি আপুনি আপোনালোকে মানি চলিব লাগে প্লাছ আমি বাইকখন অকল চলাই যোৱাটোৱে বা আমাৰ ডকুমেণ্টছখিনি থকাটোৱে আমাৰ কি কয় গুৰুত্বপূৰ্ণ কথা নহয় কিয়নো আজিকালি আপোনালোকে দেখিছেই প্ৰায় সঘনাই এক্সিডেণ্টবিলাক হৈ যাবলৈ ধৰিছে এক্সিডেণ্টবিলাক কিহৰ কাৰণে হৈছে আপোনালোকে লক্ষ্য কৰিব যে আপোনাৰ আমাৰ প্ৰায়বিলাক আজিকালি বাইকতে আপোনাক কি কয় বাঁওহাতে সোঁহাতে গ্লাছবিলাক খুলি থৈ দিয়ে প্ৰায় আপোনাক জিপকবিলাকে বা প্ৰায় আপোনাক কি কয় মানুহবিলাকে আপোনাক কি কয় বাঁওহাতৰ সোহাঁতৰ গ্লাছবিলাক খুলি থৈ দিয়ে কিন্তু বাঁওহাতৰ আৰু সোহাঁতৰ গ্লাছখন খুলি দিয়ে থৈ দিয়াৰ বিনিময়ত আপুনি বাঁওহাতে আপোনাৰ কি আহি আছে আপুনি চাব নোৱাৰে বা সোঁহাতে আপোনাৰ ধৰি লওক কি কয় কি গাড়ী আহি আছে এইটো আপুনি চাব নোৱাৰে আপোনাক গ্লাছকেইখন নথকা অৱস্থাত আপুনি কি কৰিবলগীয়া হয় নিজেও ডিঙিটো হেৰি কৰি পেলাই বাঁওহাতে চাবলগীয়া হয় বা সোঁহাতে চাবলগীয়া হয় কিন্তু সেই এক ছেকেণ্ডৰ বা দুই ছেকেণ্ডৰ ব্য়ৱধনত আপুনি আগফালে তাত কিবা এটা যদি ঘপককৈ ওলাই যায়গৈ সেইটো আপুনি ধৰি লওক কি কয় পৰিলক্ষিত নহয়গৈ সেইটো কাৰণে আগফালৰ গ্লাছকেইখন আপোনাৰ কি কয় দুইখনটো ৰখাই থৈ দিব লাগে বাকী আপোনালোকক ক'লোৱে নথি পত্ৰ কথাখিনি প্লাছ আপোনাৰ কি কয় ৰাতি হোৱাৰ লগে লগে আপোনাৰ যিটো আপোনাৰ হাই বিম হাই বিমটো আপোনাৰ আৰু ল' বিম এই দুটা বস্তু থাকে হাই বিম আৰু ল' বিম ৰাতি আপুনি কি কয় বাইক চলাই থকা অৱস্থাত পৰো পৰাপক্ষতো আপোনাৰ ধৰি লওক হাই বিমত আপোনাৰ যেতিয়াই যদিহে আপোনাৰ কি কয় হেল'জেন লাইট ইউজ কৰে বা অন্যান্য লাইট যিটোক আপোনাৰ কোম্পানীৰ পৰা আপোনাক লাইটবিলাক আহে সেইটো কথা মই নকওঁ কিন্তু হাই বিম আৰু ল' বিমৰ বিষয়ত আপোনালোকৰ জ্ঞানটো সম্পূৰ্ণৰূপে থাকিব লাগে কিয়নো আজিকালি দেখা গৈছে যে প্ৰায়বিলাক মানুহে আপোনাৰ হাই বিমটো আপোনাৰ জনা নজনাকৈ অকল হাই বিমতে চলাই থাকে আৰু হাই বিমত চলাই থকা অৱস্থাত কি হয়গৈ আপোনাৰ আগফালৰ পৰা যিজন মানুহ আহি থাকে তেওঁৰ আপোনাৰ ধৰি লওক আপুনি যিটো হাই বিমত দি থৈ দিছে হাই বিমত দিয়াৰ কাৰণে ইজ আগফালৰজনে পিছফালে কি হৈছে সেইটো কেতিয়াও দেখি নাপায় সেইটো কাৰণে আপোনালোকে প্ৰয়োজন সাপেক্ষেহে আপোনাৰ ধৰি লওক য'ত আপোনাৰ ধৰি লওক আগলৈকে দেখিছে বোলে তাত একো যান বাহন নাই বা কিবা নাই তেনেকুৱা প্ৰয়োজন সাপেক্ষেহে আপোনালোকে হাই বিমটো ব্যৱহাৰ কৰিব আৰু ল' বিমটো পৰাপক্ষত ল' বিমতে চলাই থকাটো আপোনাক কি কয় ভাল হয় কাৰণ কেলৈ আপোনাৰ কাৰণেও ভাল হয় বেলেগৰ কাৰণেও ভাল হয় কাৰণ কেলৈ হাই বিমত আপোনালোকক মই এতিয়া অলপ আগত ক'লোঁৱেই যে কি কয় হাই বিম দি থাকিলে আগফালে পৰাই যিজন আপোনাৰ কি কয় ব্যক্তি আহি থাকে তেওঁ আপোনাৰ পিছফালে কি হৈছে সেইটো কেতিয়াও নেদেখে সেয়ে আপোনালোকৰ অনুৰোধ প্লাছ আপোনাৰ মানে কি কয় যিটো আপোনাৰ কি কয় নাম্বাৰ প্লেট আজিকালি দেখা গৈছে কি প্ৰায়বিলাক আপোনাৰ নাম্বাৰ প্লেট আপোনাৰ মানে কি কয় আমাৰ যিটো আপোনাৰ ৰং হয় বগা আৰু ক'লা প্লাছ তাত আপোনাৰ আই এন ডি আপোনাক কি কয় এটা ষ্টিকাৰ তাত বহি থকা দেখা যায় সেইটো কাৰণে সকলোবিলাক আপোনালোকৰ কি কয় নথি পত্ৰ আপোনাক ক্লিয়াৰ কৰিলেহে আই এন ডিটো বহে সেইটোৱে আপোনালোকক আপোনাক মই জনাব বিচাৰিছোঁ আৰু ছেকেণ্ডলি কথাটো হৈছে যে কি আপোনাৰ যিটো আপোনাক কি কয় নাম্বাৰ প্লেটৰ আপোনাৰ ৰং প্ৰায়বিলাক আজিলৈ আজিকালি আপোনাৰ দেখা গৈছে যে প্ৰায়বিলাক নাম্বাৰ প্লেটত আপোনালোকৰ যিটো ৰং থাকে আমাৰ নাম্বাৰত যিটো আপোনাৰ কলা ৰং থাকে সেই কলা ৰংটো নাইকিয়া হৈ যায়গে অকল আপোনাৰ নাম্বাৰ প্লেটখন বগাই হৈ থাকে কিন্তু নাম্বাৰবিলাক তাত আপোনাৰ কি কয় স্পষ্টভাৱে আপোনাৰ কি কয় তাত দেখা নাপাওঁ অকল আমি বুলিয়ে নহয় আজি আপোনাৰ ধৰি লওক এটা চেকিঙত আপোনাৰ পুলিচ প্ৰকাশনে তাত আপোনাক কি কয় গাড়ীখন ৰখালেও বা আপোনালোকৰ গাড়ীখনে কিবা এটা দুৰ্ঘটনা কৰি গ'লেও তেওঁলোকে কি কয় সেই বস্তুটো মানে কি কয় নাম্বাৰ প্লেটটো আপোনাৰ স্কেন কৰিব নোৱাৰে বা তেওঁলোকে দেখা নাপায় আৰু তেনেকুৱা অৱস্থাত আপোনালোকে যদি কি কয় কেইটকামান খৰচ মানে ধেৰ পইচা খৰচ নহয় আপোনাক এইবিলাক এইকেইটা কাম কৰিবলৈ আজি সেইটো কাৰণে মই কৈছোঁ যে আপোনালোকেও সজাগ হওক বেলেগকো আপোনাৰ সুৰক্ষিত ৰাখক কিয়নো আজিকালি আপোনাৰ ধৰি লওক কি কয় এক্সিডেণ্টবিলাক সঘনাই ঘটিবলৈ ঘটিয়ে আছে সেই ক্ষেত্ৰত আপোনাৰ কি কয় প্ৰশাসনে বহুত কিছুমান আপোনাৰ নিয়মো আপোনাক কি কয় পালন কৰিছে তেওঁলোকে কিছুমান আপোনাৰ কি কয় ফ্ৰী হেলমেট দিয়াও ব্যৱস্থা কৰিছে জেগাই জেগাই আপোনাৰ কি কয় ফ্ৰী আপোনাৰ কি কয় কিবা কিবি এনেকৈ দিয়া পৰিলক্ষিত হৈছে সেই ক্ষেত্ৰত আপোনালোকে কি কয় মই এটাই অনুৰোধ জনাইছোঁ যে আপোনালোকে নিজৰ শৰীৰটোও ভালে ৰাখক আনকো ভালে ৰাখক আৰু ৰাস্তাটোত আপোনালোকে যাওঁতে বাঁওফালে সোঁহাতে বা আপোনাৰ কি কয় এতিয়া ট্ৰেফিক পইণ্টতে আপুনি যাওক ট্ৰেফিক পইণ্টত আপোনাৰ যোৱাৰ লগে লগে আপোনালোকে যেতিয়া আপোনাৰ ৰেড ছিগনেল দেখিলে ৰেড ছিগনেল দেখাৰ লগে লগে আপুনি ষ্টপ হৈ দিব য়েল্ল' চিন দেখাৰ লগে লগে অলপ অলপ লাহেকৈ যাব প্লাছ আপোনাৰ গ্ৰীণ ছিগনেল দেখাৰ লগে লগে আপোনাৰ ৰাস্তাটো যে ক্লিয়াৰ হ'ল বুলি আপুনি গম পাইছে অকল গ্ৰীণ ছিগনেলটো আপোনাৰ কি কয় পালে বুলিয়ে যে আপুনি কি কয় যে আপোনাৰ ৰাস্তাটো ক্লিয়াৰ হৈছে সেইটো এটা কথা নহয় তাত আপুনি গ্ৰীণ ছিগনেলটো পোৱাৰ লগে লগেই যে আপুনি কি কয় এতিয়া প্ৰায় মানুহকে দেখা যায়

হয়টো আপোনাৰ কি কয় তেওঁ আগতকৈ আপোনাৰ দুৰ্ঘটনা পতিতও হ'বগৈ পাৰে সেই ক্ষেত্ৰত আপোনালোকক মই আপোনালোকক এটাই বিনম্ৰ অনুৰোধ জনাইছোঁ আপোনালোকে যেনেকৈ মই আগতে কৈছোঁ যে আপোনালোকে বাইক চলাওঁতে সদায় হেলমেট ফুল চাৰ্ট আপোনাৰ জোতা তেনেকৈ কৰি আপোনাৰ পৰিধান কৰি যাব প্লাছ আপোনাৰ লগতে যিমানখিনি আপোনাৰ নথি পত্ৰ যদিহে আপোনালোকৰ নথি পত্ৰ আপোনাৰ বিকল হৈ আছে সেই বিকল হোৱা নথি পত্ৰ আপোনালোকে অনতিপলমে আপোনাৰ ডি আপোনাৰ নিকটতম আপোনাক কি কয় ডি টি অ' কাৰ্য্য়ালয়ত গৈ পেলাই আপোনালোকে গোটেই আপোনাৰ কাগজ পত্ৰখিনি আপোনালোকে হেৰি কৰিব পাৰিব আৰু আজিকালি প্ৰায় আপোনাৰ কি কয় চৰকাৰে আপোনাৰ পৰিৱহণ আপোনাৰ এপ বুলি এটা এপো ওলাইছে সেই এনেকুৱা আপোনাৰ হেৰিবিলাকো আপোনালোকে অনলাইন যোগেও আপোনালোকে কৰিব পাৰিব যিখিনি আপোনালোকৰ আপোনাৰ ডকুমেণ্টছ বিকল আছে বিকল হোৱা ডকুমেণ্টছবিলাক হৈছে আপোনাৰ আপোনাৰ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড ইঞ্চুৰেঞ্চ তাৰপৰা পলিউশ্যন এইকেইটাই আপোনাৰ বিশেষভাৱে আপোনালোকে কি কয় লক্ষ্য কৰিব এইকেইটা বস্তু আপোনালোকৰ আৰু প্লাছ আপোনাৰ হেলমেট যেতিয়া আপুনি বাইকখন আপুনি চলাই যায় এইকেইটা বস্তুটো যদি আপোনালোকৰ ওচৰত থাকে তেতিয়া আপোনালোকে নিৰ্ভয়ে আপোনালোকে বিনা মানে আপোনাৰ কি কয় চালানত কাৰণ কেলৈ আপোনালোকে আজিকালি দেখিছেই আপোনালোকে পুলিচে এতিয়া আপোনালোকৰ ধৰি লওক কি কয় গৈ থাকোঁতে আপোনালোকে তেওঁলোকে হেলমেট নিপিন্ধা এজন ব্যক্তিত লগালগ তেওঁক মানে কি কয় তেওঁলোকৰ কেমেৰাত এটা ফটো মাৰি দিয়ে ফটো কপি মৰাৰ লগে লগে আপোনাৰ মোবাইলত এটা আপোনাৰ মেছেজ যায় মেছেজটো যোৱাত যোৱাৰ লগে লগে আপোনাৰ মানে কি এটা চালান কপি আহে সেই চালান কপিটো আপোনাৰ কিহৰ কাৰণেনো কাটিবলগীয়া হৈছে আপোনালোকে এবাৰ নিজে ভাবিচাওক সেইটো হৈছে আমাৰ নিজৰ ভুলত সেইটো আপোনি প্ৰশাসনক দোষ দি একো লাভ নাই আপোনাৰ কাৰণ কেলৈ আমাৰ নিজৰ ভুলৰ কাৰণে আমি সেই চালানটো কাটিবলগীয়া হৈছে আজি সেই চালানটো হয়টো আপোনাৰ এহেজাৰো হ'ব পাৰে হয়টো আপোনাৰ পাঁচ হাজাৰো হ'ব পাৰে হয়টো দহ হাজাৰো হ'ব পাৰে সেইটো কাৰণে আপোনালোকে কি কয় এই চালানখিনিৰ ওপৰত আপোনালোকে অকণমান মানে কি কয় হেৰি কৰি চাব কাৰণ কেলৈ সেইটোক সেইটো বিষয়ত আপোনালোকে কি কয় প্ৰায়ে মানুহে আপোনাক কি কয় আজিলৈকে হেৰি আছে বাকী আছে তেওঁলোকে নথি পত্ৰও বাকী আছে বা নথি পত্ৰ থাকিলেও কিছু লোকে আপোনাৰ হেলমেট পৰিধান নকৰে ফুল চাৰ্ট নিপিন্ধে জোতা নিপিন্ধে সেইটো কাৰণে মই আপোনালোকক এটা বিনিয়ম অনুৰোধ জনাইছোঁ যে কি কয় আপোনালোকে সকলোকে এটা বিনম্ৰ অনুৰোধ যে আপোনালোকে কি কয় এই গাইডলাইনখিনি আপোনালোকে যদি কি কয় মানি চলে তেতিয়া আপোনালৈ আপোনাৰ নিজৰ জীৱনো আপোনাৰ সুৰক্ষিত হ'ব আপোনাক কি কয় চালানৰ পৰাও আপুনি সুৰক্ষিত হ'ব প্লাছ আপোনাৰ নিজৰ ঘৰখনৰ আপোনাক কি কয় ঘৰখনো সুৰক্ষিত থাকিব কিয়নো আপোনাৰ কাৰণে আপোনাৰ ঘৰৰ কাৰণ ঘৰতো আপোনাৰ কাৰণে কোনোবা ৰৈ থাকে ল'ৰা ছোৱালী ইত্যাদি সকলোখিনিকে আপোনাক মই জনালোঁ ধন্যবাদ থাকিল ধন্যবাদ